হেল্ল' হেল্ল' এই কি কৰিছে

অঁ কিহে বনালে ভাত নাই নাই ভাত বনাইহে আছোঁ অঁ মই এই মাছ আছে বনাইছোঁ বনাই মেলি হৈছে আৰু ঘৰত ভালনে অ ভাল ভাল ছোৱালীকে ঠিকে আছে আছে অঁ অঁ তাৰপিছতে বাকী চব ভাল অ ঠিক আছে ঠিকে আছে বাৰু অলপ বেয়া হৈছিলে হ'লেও এতিয়া বৰষুণটো যোৱাৰ পৰা অকণ ভাল হৈছে আৰু এতিয়া ধান অ অ অঁ কেতিয়াকে অঁ লক্ষী পূজাৰ দিনা অ কাপোৰ তাকে কাপোৰ কিনিব লাগে এতিয়া শ্বপিং মল এইবোৰ যাব লাগে তাত চাই আলি সৰু লচালী কাপোৰ ইফালে ভাওনা কাপোৰ এতিয়া সেই মানে দামটো সস্তা বুলি শুনিছোঁ অঁ দিনা যায় ক'ব আৰু গাড়ী চাৰি এখনকো ভাড়া কৰিব লাগিব নহয় পইচা পাতিৰ কথা য'তেই সস্তা হয় ততে ল'ব লাগিব সোনকালে ওলাব লাগিব যেতিয়া গোটেইকেইটা খোৱা বোৱা পিন্ধা পা ধৰি লৈ অ খোৱা বোৱা পৰা ধৰি লৈ পিন্ধা বোৱা ল'ব লাগিব

অঁ ময়ো আছে বিয়া ময়ো ময়ো সেই বিয়া এখন আছে ল'ম বুলি ভাবিছোঁ ঢকুৱালেকে যাব লাগে তাত ভালকে চাব পাৰি তাত পাতো বেছি ভালেই তাতে তাত সস্তা বুলি এইখন মানে কিবা এটা কৰি সুবিধা এটা কৰি আৰু যাব লাগিব চাবও পাৰিম দুখন তিনিখন আছে ইয়াতো আছে বাৰু যতে অকণমান মানে ৰেটটো কম হয় আৰু তেতিয়াই মানে শিকিব পাৰিম আৰু ল'ব পাৰিম অ পইচাটো কথা আছে অ অ বিয়া বুলিলে ঢেৰ ঢেৰ আহি পোৱা অকল আমাৰ ললেই নহয় নহয় বাকীবিলাকেও ল'ব লাগিব নহয় পৰিয়ালৰ পৰিয়ালকিটালৈও ল'ব লাগিব বিশালে বিশাললৈকে যাব লাগিব বিশালতো চাব লাগিব তাতো যাম তাৰপাছত আৰু ডাঙৰ ডাঙৰ কৰিব ডাঙৰ ডাঙৰ হ'ব দোকান আছে য'ত ত'ত কমলাবাৰীটো সেইবোৰ আছে গড়মূৰতো আছে চাম আৰু অকমান অঁ ইয়াত নহ'লে তালেও যাব লাগিব অ চাহ তাহ একাপ খাবলে খাব লাগিব আৰু কিবা কিবি এটা খাব মেলিবও লাগিব অঁ মইও আনিব লাগিব এই ছোৱালীহঁতলে আনিব লাগিব কি কিবা কিবি সেইটো কাৰণে মানে ও বনাই মেলিয়ে যাব লাগিব পইচা পাতিৰো কথা আছে আকৌ এইফালে সময়ৰো কথা থাকে দোকান বাৰু ঠিকে চলি আছে বাৰু এইজনৰ দোকান সেয়া ঠিকে চলি আছে

এই বজাৰ চজাৰ কৰিবলে অকমান হেৰি কৰি পেলাই বজাৰ চজাৰ কৰিবগে লাগিব তাৰপিছত এটা তাৰপা উলিয়াই মেলি লৈ অ অঁ সেইকাৰণে যাব লাগিব ভালকে চাই মেলি পেলাই ল'ব পাৰিম সেইকাৰণেতো ভাল ভাল শুনিছোঁ য'ত ত'ত আছে বুলি অকল এখনতে যাম সেইটো নহয় আৰু এতিয়া মাজুলীটো সেইখন আৰম্ভ কৰিছে গড়মূৰত সেইখনত বহুত মানুহ গৈছে বহুত মানে সেইটোৱে বিভিন্ন ধৰণৰ বস্তু আছে বুলি শুনিছোঁ বা দেখিছোঁ ল'বগে লাগিব আৰু নিজৰ ছইচমতে ও সেইটোকে অ সেইটোকে ভাবি আছোঁ আৰু কি কৰিব পাৰোঁ কোনদিনা যাব পাৰোঁ সময়টো মিলাই ভালকে দাদাকো

অঁ সেইবোৰ লাগেই বাৰু অঁ অ অ অফাৰো দি আছে বহুত হেৰিয়াৰ অঁ ৰাসৰ ৰাসৰ কাৰণেও অ তাকেহে পায় বজাৰ চজাৰটো আগতীয়াকে কৰিলে আজৰি হ'ম আৰু সোনকালে ও অ ঘৰুৱা বস্তু চববোৰ পায় গোটেই মানে বস্তু পা প্ৰসা প্ৰসাধানৰ পৰা ধৰি লৈ ঘৰুৱা পাকঘৰৰ পৰা আৰু গোটেইবোৰ বস্তু সমস্ত ইমান ভাল কাপোৰ নায়েই ভাল কাপোৰ এযোৰ ল'ব লাগিব অকল মোলে ল'লে নহয় ছোৱালী দুজনী আছে মানুহজনো আছে আকৌ ইফালে কইনাক দিয়া অ গীফ্ট পৰ্যন্ত আছে ভাবি আছোঁ আৰু কোনদিনা যাব পাৰোঁ ভাবি আছোঁ কোনদিনা যাব পাৰোঁ তাকে সোনকালে ওলাব ডেটটো সিদ্ধান্ত সিদ্ধান্ত কৰিব অ ফোন কৰিব অ বাকী মানে ঘৰত আ অঁ ভাল হ'ব অঁ ভাল হ'ব সেইটোৱে ঠাণ্ডা দিনত তাৰ পা ধৰি লৈ মানে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী একেলগতে চব পাম আও গোটেইখিনি পোৱা গ'লে ভাল আৰু ও সেইটো ভাল হ'ব তেতিয়া গৈ পেলাই যি মন যায় তাকে আনিব পৰা হ'ব অ অ অ খোৱা বোৱাতো মেইন খোৱাতোতো কৰিবই লাগিব গাড়ী মানে গাড়ীত কিমান চবতো বাজেটটো বনাই ল'ব লাগিব অ অ বনাই মেলি ল'ব লাগিব বনাই মেলি লৈ আৰু কি কেনেকে কৰিব পাৰোঁ আৰু ও ও ভাত হ'ল আৰু হেৰি কৰি পেলাই খাম আৰু ফোন এটা কৰি মেলি লওঁ বজাৰতো আগতীয়াকে কৰিব লাগিব কাৰণে কথাটো পাতি লৈছোঁ আধা আধি হৈছে আৰু অ তাকেহে কেনেকে কি হয় আৰু মিলাব পাৰোঁ কাপোৰ কানি দাদালে কি ল'ব অ তাকেহে বজাৰ আৰম্ভ কৰিব হ'ল আৰু ও হ'ব দিয়ক ৰাখিছোঁ আৰু আপুনি কাটি দিয়ক আৰু অঁ হ'ব আৰু